তেনেদৰে তেনেকৈ দৰে মানে প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নহয় যদিও ভাৰতীয় প্ৰত্যাৰাটো এটা গণতান্ত্ৰিক অধিকাৰ সেইটো কাৰণে ভো ভোট দিয়াৰ লগতে আমি প্ৰাৰ্থী আৰু পাৰ্টী আমি দুইটাকে আমি গুৰুত্ব দিবলগীয়া হয় আৰু গুৰুত্ব দিবলগীয়া হোৱা বাবে আমি প্ৰাৰ্থীজনৰ ক্ষেত্ৰত প্ৰাৰ্থীজন কোন বা পাৰ্টীজন কোন আমি তাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় যদি আমি প্ৰাৰ্থীজন যদি আমাৰ ভাল হয় তেতিয়া প্ৰাৰ্থীজনৰ সপক্ষে গৈ পেলাই আমি তেওঁৰ লগত গৈ তেওঁ ঘৰত ঘৰৰ তেওঁ লগত গৈ পেলাই ঘৰে ঘৰে আমি ভোটৰ ভোটৰ ভোটদান কৰিবৰ বাবে আমি ভোটদান ভোটদান দিবৰ বাবে আমি অনুওধ কৰিবলগীয়া হয় আৰু দ্বিতীয়তে প্ৰাৰ্থীৰ ক্ষেত্ৰত বুলি পাৰ্টী বুলি ক'লে আমি যদি আমি যিটো দলৰে হওক আমি সমৰ্থন হওঁ আৰু সেই দলৰ ক্ষেত্ৰত আমি তেওঁ আগন্তুক তেওঁ কৰা কামখিনি বা তেওঁ আহি ভৱিষ্যতে কৰিব পৰা কামখিনি আমি পাৰিব নাই সেই দলটোৱে সেই দলটোৰ ওপৰত আমি চাই পেলাই সেই দলটোৰ বিষয়ে আমি মানে জনসাধাৰণৰ আগত তাৰ বিষয়ে আমি কওঁ আৰু তেনেদৰে ভাৰতীয় অসমৰ নাগৰিকে ভোটদানৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়